মোৰ প্ৰিয় গ্ৰন্থ বা কিতাপ বুলি ক'লে মোৰ কেৱল এখন উপন্যাসৰ কথা মনত আহে সেই উপন্যাসখন হৈছে মিৰিজীয়ৰী মিচিং সম্প্ৰদায়ৰ ওপৰত ৰচিত প্ৰথমখন উপন্যাস উপন্যাসখনৰ মূল কাহিনীত দেখুওৱা হৈছে যে আমাৰ যদি ভাষাৰ মিল নাথাকে চাল চলনৰ মিল নাথাকে আমি কিমান বিপদৰ মুখামুখি হ'ব পাৰোঁ মৃত্যুৰ যেন বিপদ আমাৰ কাষলৈ আহিব পাৰে মূল কাহিনীটো এহাল ডেকা গাভৰুক দেখুওৱা হৈছে মূল চৰিত্ৰ হৈছে জংকী আৰু পানৈ জংকীৰ পানৈ এহাল মিচিং ডেকা গাভৰু আছিল যি ইজনে সিজনক বহুত ভাল পাইছিল কিন্তু জংকিক পানিৰ ঘৰৰ মানুহে যোৱাই বুলি মানি ল'ব বিচৰা নাছিল কাৰণ তেওঁ আছিল অনাথ আৰু লোকৰ ঘৰৰ বনোৱা কৰা মানুহ তেওঁ লোকৰ ঘৰত বনোৱা কৰাৰ বাবে যিহেতুকে তেওঁক পানীত বিয়া দিয়া নাছিল সিহঁতি ঠিৰাং কৰিলে যে পলাই বিয়া হ'ব পলাই বিয়া হ'বৰ বাবে এখন মিচিং গাঁৱত গৈ খেতি বসতি আৰম্ভ কৰিলে তাত বসতি কৰি থকাৰ সময়তো ঘৰৰ মানুহে জংকি পানৈক অত্যাচাৰ কৰা বা মাৰ ধৰ কৰিবলৈ গৈ থকা পৰিলক্ষিত হ'ল সেইবাবে তেওঁলোকে অশান্তি পায় গুচি গ'ল নগা পাহাৰলৈ নগা পাহাৰত গৈ পেনি সি আছিল কিন্তু নগা পাহাৰৰ মানুহে তেওঁলোকৰ চাল চলন তেওঁলোকৰ ভাষা বুজি নোপোৱাৰ বাবে কিবা পাপ কাম কৰি গৈছে বুলি তেওঁলোকক মৃত্যুদণ্ড দিয়ে তেওঁলোকটো একলগ হৈছিল কিন্তু একলগ হোৱাৰ পিছতো তেওঁলোক জীয়াই থাকিব নোৱাৰিছিল সেইবাবে এই কাহিনীটো মোৰ মতে মিলন হৈয়ো অমিলন হোৱা দেখুওৱা হয় এইবাবেই মোৰ কাহিনীটো ভাল লাগে